দীঘলীয়া বাইক বাইকিং ভ্ৰমণৰ বাবে বহুতো সা সামগ্ৰী লোৱাটো অতিকৈ প্ৰয়োজনীয় বিশেষকৈ প্ৰয়োজনীয় সা সামগ্ৰী যেনে হৈ গ'ল আপোনাৰ ফাৰ্ষ্ট এইড বক্স হৈ গ'ল ফাৰ্ষ্ট এইড বক্স যেনে পিল তাত ফাৰ্ষ্ট এইডত যিবোৰ প্ৰয়োজনীয় সামগ্ৰী সেইবোৰ তাৰপৰা ৰেইনকোট হৈ যাওক আপুনি কাপোৰ হৈ যাওক কাপোৰ খোৱা সামগ্ৰী আদিকৈ হে টেণ্ট হৈ যাওক এই গোটেই সামগ্ৰীসমূহ লোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু ইয়াৰ উপৰিও ইয়াৰ উপৰিও বাইকৰ যেনে মবেল লুক আদি তেল আদি এই সামগ্ৰীসমূহ লৈ যোৱা উঠি উচিত ইমাৰ্জেঞ্চীত এইসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় পাংচাৰ মাৰিবলৈ আদি সকলো সামগ্ৰী পাম্প হৈ যাওক এইসমূহ লৈ যোৱা উচিত আৰু ইয়াৰ আগতে বাইকখন ভালদৰে চাব লাগে যেনে বাইকখন কিবা প্ৰব্লেম দিছে নি ইঞ্জিন হৈ যাওক ব্ৰেক ছিষ্টেম বাইকৰ টেংকি লাইট সকলো বাইকৰ সকলো যিবোৰ প্ৰয়োজনীয় ক্লাট্চ সকলো চাই যোৱাটো অতিকৈ প্ৰয়োজনীয় এইসমূহ মই এবাৰ গুৱাহাটীলৈ গৈছিলোঁ ফুৰিবলৈ বাইক লৈ বাইকত গলোঁ বাইকত ইয়াৰ পৰা যোৰহাটত গৈ ৰখিলোঁ যোৰহাটত গৈ ভাত চাত খালোঁ তাত যোৰহাটৰ পৰা ৰাতি ৰাতি নটামান বজাত ৰাতি নটামান বজাত পাইছোঁগৈ আমি পাচবেলা সময়ত ওলাই গৈছিলোঁ নটামান বজাত পালোঁগৈ তাৰপৰা নটামান বজাত পায় তাতে ভাত চাত খালোঁ ভাত চাত খাই চাৰে দহ এঘাৰ বজাত চাৰে দহ এঘাৰ বজাত ওলাই গ'লোঁ ওলাই গৈ তোমাৰ গুৱাহাটী পালোঁগৈ গুৱাহাটীত গৈ ৰখিলোঁ ৰখি কিনে তাত বাইক চাইক চব চালোঁ ব্ৰেক অইল মোবিল আদি চেঞ্জ কৰিলোঁ মোৰ চেঞ্জ কৰিবলগীয়া হৈয়ে আছিল অলপ প্ৰব্লেম পাই আছিলোঁ আগতেও চেঞ্জ কৰিছিলোঁ তাতো চেঞ্জ কৰি ললোঁগৈ দুদিনমান হৈছিলে ভাবিছিলোঁ তাতে চেঞ্জ কৰিমগৈ বুলি একেবাৰে গতিকেলৈ তাতে কৰিলোঁগৈ তাৰপাছত সেইবোৰ হৈ গ'ল অল এভৰিথিং কৰিলোঁ কৰি কিনে লগৰ কেইটামান লগ পালোঁ গুৱাহাটীৰে হয় আগৰ চিনাকি তাৰপৰা সিহঁতে ক'লে ফুৰিব যাওঁ তাৰপৰা আমি বাইক লৈ পেলাই শ্বিলং গুচি গলোঁ শ্বিলঙত ফুৰি বহুত ভাল লাগিলে বাইক লৈ গলোঁ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ বাইকত এনেকৈ নেচাৰেল ৰাস্তাত এনেকৈ গৈ খুব ভাল লাগে নেচাৰেল এনেকৈ নেচাৰেলৰ ৰাস্তা নেচাৰৰ মাজেৰে যেতিয়া বাইক লৈ যাওঁ এটা বেলেগেই ফিল পাওঁ এইটো এটা বুজাব নোৱাৰা নেচাৰৰ মাজত ঘূৰি খুব ভাল লাগে আৰু তেনেকৈ গ'লোঁ ট্ৰিপটো ঘূৰি আহোঁতে অলপ লগৰ এজনৰ অলপ প্ৰব্লেম দিছিলে তেখেতৰ অলপ মানে ইমান জোৰচে নহয় লাহেকৈ অলপ পৰিলে গতিকে ফাৰ্ষ্ট এইড বক্স আছিলেই ইমান প্ৰব্লেম একো নহ'ল ভৰিটো অলপ চেল খাইছিলে সেইখিনিতে বেণ্ডেজ টেণ্ডেট এনেও ফাৰ্ষ্ট এইড বক্স লৈ যোৱাই হৈছিলে বেণ্ড এইড টেণ্ডেট মাৰি দিলে তাতে ভাল হৈ গ'ল চব একো বিশেষ প্ৰব্লেম নাই গতিকেলৈ এই ফাৰ্ষ্ট এইড এইবোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লোৱাটো অতিকৈ প্ৰয়োজনীয় আমি শ্বিলঙত গৈ থাকিলোঁ টেণ্টটো লৈ যোৱা হৈছিলে তাতে শ্বিলঙত গলোঁ থাকিলোঁ চবেই এটা উপভোগ কৰিলোঁ ৰাতিটো তাৰপিছত পাছদিনা আমি ওলাই আহিলোঁ তাৰপৰা গুৱাহাটীলৈ বুলি ওলাই আহিলোঁ ওলাই আহি আকৌ চব চেক কৰিলোঁ গুৱাহাটীত আহি ব্ৰেক ইঞ্জিন সকলো চেক কৰিলোঁ চেক কৰি পিনে আমি আহিলোঁ আহি পিনে কামাখ্যা টেম্পলত সোমালোঁ এইবোৰ সকলো ঘূৰি কিনে আমি গুচি আহিলোঁ তেলো বহুত খালে তেল তেলটো সদায় সদায় তেল ইমাৰ্জেঞ্চীত অলপ হ'লেও এক্সট্ৰা তেল লৈ যাব লাগে আৰু তেলটো চেকআপ কৰি থাকিব লাগে কিমান আছে কিমান নাই ডিপুসমূহ যিহেতু হাইৱে' কিনাৰত ডিপু খোলাই থাকে বাৰু ৰাতি চৌবিছ ঘণ্টীয়া ডিপুও থাকে খোলা থাকে তথাপিও চেক কৰি থকা অতি উচিত যাতে বাটত একো বিশেষ প্ৰব্লেম নহয় যাতে সেইবোৰ কৰাটো উচিত

আৰু বিশেষকৈ চোলা পেণ্ট খোৱা সামগ্ৰী আদি লৈ যোৱাটো প্ৰয়োজন এইসমূহ বস্তুৱেই সদায় নিব লাগে লগত প্ৰয়োজনীয় সামগ্ৰী আৰু যাৰ যি হৈ যাওক দ্ৰোণ হৈ যাওক কেমেৰা হৈ যাওক কোনোবাই নেচাৰৰ ওপভোগ কৰিব পাৰিছে মই দুটা বেগ লৈ গৈছিলোঁ এটা বেগত কাপোৰ বস্তু লৈ গৈছিলোঁ আৰু বাইকত এটা বক্স লাগিয়েই থাকে সেইটোত মোৰ ফাৰ্ষ্ট এইড বক্স যিবোৰ সা সামগ্ৰী সেইবোৰ তাত সোমাইছিলোঁ আৰু এটা বেগ লৈ লৈগিছোঁ সেই বেগটোত মোৰ প্ৰয়োজনীয় ডকুমেণ্ট হৈ যাওক ডকুমেণ্ট আৰু প্ৰয়োজনী সা সামগ্ৰী মোবিল হৈ যাওক এইবোৰ বাইকৰ সামগ্ৰী এনেকুৱা সামগ্ৰীসমূহ মই সেইটো বেগত লৈ গৈছিলোঁ টেণ্ট আছিলে গতিকে মোৰ ট্ৰিপটো ভালেই হ'ল এইসমূহ বস্তুৱেই সদায় চাই যাব লাগে যাতে কোনো বাধা বিঘিনি নাহে